যোৱা কেইটামান দশকত ভাৰতত উদ্ভৱ হোৱা কিছুমান নতুন চাকৰি আৰু ভূমিকা যেনে ইউটিউবাৰসকলৰ কথাই যদি আমি ক'বলৈ যাওঁ ইউটিউবাৰসকলে আমাৰ সমাজখনৰ কাৰণে বহু ভাল কাম কৰি গৈছে ইউটিউবৰ আচলতে সেইটোৱে মানুহে কয় ন তাৰ বেয়া গুণ হয় বেয়া গুণ আছে প্ৰত্যেকটো বস্তুৰে থাকে ভাল বেয়া গুণ তেনেকৈ ইউটিউবৰো ভাল বেয়া গুণ আছে কিন্তু আমি সেইটো মানে কি হিচাপে গ্ৰহণ কৰিছোঁ সেইটো আমাৰ কাৰণে দৰকাৰ ইউটিউবাৰসকলে আমাক ক'বলৈ গ'লে তেওঁলোকৰ পৰা এতিয়া আমি নজনা কথা বহুতো জানিব পাৰিছোঁ এইকেইটা দশকত আমাৰ সমাজৰ মানুহখিনিৰ বহুতখিনি মানে উন্নতি হোৱা দেখিবলৈ পোৱা গৈছে ইউটিউবাৰসকলৰ বাবে নোযোৱা ঠাইত আমি যোনখিনি ঠাইলৈ আমি কোনোদিন গৈ পোৱা নাই সেইখিনি ঠাইৰ বিষয়ে ভালকৈ জানিব পাৰিছোঁ ভৱিষ্যতে যোৱাৰ এটা সাহসো পাইছোঁ আৰু গ'লেও কোনো অসুবিধা নোহোৱাকৈ সেই ঠাইৰ পৰা ঘূৰি আহিবলৈ বা সেইখিনি গাইডলাইন যিখিনি সেই তেওঁলোকে প্ৰভাইড সেইখিনি আমাক আগতীয়াকৈ তেওঁলোকক চাই পেলাই আমি সেইখিনি প্লেন কৰিব পাৰোঁ তাৰ বাবে তাৰ বাবে আৰু বহুত ধৰণৰ আছে তেনেকৈ আমি ক'ব পাৰোঁ তেওঁলোকৰ পৰা হোৱা এতিয়া সৰু সৰু কণমানিবোৰৰ পৰা ধৰি সকলোৱে এতিয়া ইউটিউবৰ জৰিয়তে যি ভিডিঅ'বোৰ চাই পেলাই কনটেণ্ট ক্ৰিয়েটৰসকলে কিছুমান নলেজেবুল ভিডিঅ'বোৰ দিয়ে সেইবোৰ চাই নিজৰ মগজুৰ বহুতখিনি বিকাশ সাধন কৰিছে সেই গতিকে সেইকাৰণে নৱপ্ৰজন্মও আজিকালি বহুতখিনি এক্টিভ হওক তেওঁলোকৰ নলেজ তেওঁলোকৰ দে তাত দেখিবলৈ পোৱা যায় ঠিক তেনেদৰে আৰু ভ্ৰমণকাৰী এটা ভ্ৰমণকাৰীসকলৰ পৰাও আমি বহুতখিনি ভাৰতৰ বহুতখিনি আমাৰ উন্নতি হৈছে ভ্ৰমণকাৰীসকলে নতুন নতুন জেগালৈ গৈ যেনেকৈ আমাৰ ঠাইডোখৰৰ কথা প্ৰম'ট কৰে এনে কয় আমাৰ ঠাইৰ বিষয়ে বেলেগ মানুহে জানিবলৈ পায় বা তেওঁলোকে দাঙি ধৰে কিছুমান কথা কেনেকুৱা কি খাদ্যবস্তুৰ পৰা আদি কৰি প্ৰত্যেকখিনি বস্তু তেওঁলোকৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহে আমাৰ ঠাইডোখৰৰ বিষয়ে জানিবলৈ আৰু তেওঁলোকে ভৱিষ্যতে আহিবলৈও ইচ্ছুক হয় ঠিক তেনেদৰে আৰু এটা আছে কৌতুক অভিনেতা কৌতুক অভিনেতাসকলৰ পৰাতো আমি বহুতখিনিয়েই ক'বলৈ গ'লে আমাৰ বহুতখিনি উপাদান আছে তেওঁলোকৰো আমাৰ সমাজখনত বাবে তেওঁলোকে যেনে আমি এতিয়া আজিকালি মানুহৰ সেইটো সাধাৰণতে বহুতখিনি হেৰি টেনচন থাকে কিবা কিবি কামৰ প্ৰেছাৰতে হওক বা যিকোনো কাৰণতে হওক টেনচন সেইখিনি হয়তো কিছুমান সময়ত তেওঁলোকৰ সৈতে তেওঁলোকৰ হেৰিয়ত যিকোনো এটা আমি শ্ব' হ'লেও চালে বা তেওঁলোকৰ কিছুমান যিকোনো প্ৰকাৰে ভিডিঅ' আকাৰে হওক বা তেওঁলোকৰ ওচৰত গৈ সেইখিনি চালে মানে সেই আমাৰ টেনচনখিনি কিছু সময়ৰ কাৰণে হ'লেও আমি মানে সেইখিনি দূৰত থাকিব পৰা যায় টেনচনখিনি আঁতৰাব পাৰিলে কিছু সময়ৰ কাৰণে হ'লেও অকণমান ফূৰ্তি বা অকণমান হেৰিয়ৰ মানে ফুৰ্তিৰ ভাৱটো তেওঁলোকে দিব পাৰে সেইকাৰণে মানুহৰ টেনচনখিনি দূৰ হয় ঠিক তেনেকৈ আৰু বহুতখিনি পজিটিভ তেওঁলোকৰ আছে

সেইখিনিয়ে আৰু সমাজত দেখিবলৈ পোৱা যায় এইবোৰে ভাৰতৰ যুৱক যুৱতীসকলে